মোৰ গৃহ চহৰ নলবাৰী নলবাৰীৰ মানুহৰ বিশেষত্ব এইয়ে যে নলবাৰীৰ মানুহখিনি দয়ালু আৰু ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল মোৰ গৃহ চহৰখন অতি চাফ চিকুণ চাফ চিকুণ চহৰ এখনত গৈ নিজৰে ভাল লাগে বা পৰিচয় দিব ভাল পায় সেইকাৰণে বাহিৰৰ মানুহ আহিও ইয়াতে বৰ শান্তি পায় নলবাৰী চহৰৰ আশে পাশে প্ৰায় মথ মন্দিৰ এইবিলাক আছে বিভিন্ন সম্প্ৰদায় যিহেতু নলবাৰী চহৰত আছে তাত মহজিদ মন্দিৰ এইবিলাকে ভ ভৰি আছে মই এইকাৰণে নলবাৰী চহৰখন মোৰ কাৰণে অতি প্ৰিয় ভাল লাগে